ৰন্ধা বঢ়াৰ অভিজ্ঞতা মোৰ কেতিয়াও ইমান সহজ নাছিল কেতিয়াবা সফল হওঁ কিন্তু কেতিয়াবা আশা কৰা ফলাফল নাপাঁও

বেলেগ বেলেগ ৰন্ধন শৈলী বনাবলৈ মই চেষ্টা কৰোঁ পেন কেক্ বনাবলৈ অতি সহজ ই পুৰণি গ্ৰীক আৰু ৰোমানৰ এটা খাদ্য পেন কেক্ বনাবলৈ ময়দা চেনী বেকিং পাউডাৰ কণী আৰু গাখীৰ লাগে এই গোটেই সামগ্ৰীখিনি মিলাই লোৱাৰ পাছত যিটো ইয়াৰ মিশ্ৰণ থাকে সেই মিশ্ৰণটো ৰুটিৰ আকাৰত গোলকৈ পেনখনত মেলি দি অলপ সময়ৰ বাবে ৰাখি দিলে হৈ যায় পেন কেক্ বনাবলৈ দুই তিনি মিনিটমান সময় লাগে অতি সহজতে কম সামগ্ৰীৰে আৰু কম সময়তে বনাই খাব পৰা যায়